আমি চৰাইদেউ জিলাৰ বাসিন্দা হয় ইয়াৰ শি ওচৰ শিৱসাগৰ জিলাত বহুতো পৰ্যটনস্থলী আছে তাত আমি এতিয়া নতুনকৈ যিটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাই চৰাইদেউ মৈদামৰ মৈদাম খনৰ বিষয়ে সকলো বিশ্ববাসী অৱগত হৈছে চৰাইদেউ মৈদামলৈ এতিয়া বহুতো পৰ্যটক আহিছে সকলো মানুহে চৰাইদেউ মৈদামলৈ গৈছে এইটো আমাৰ এতিয়া আগতে আছিলে এতিয়া তিনি এইটো তিনি নম্বৰ বিশ্ব অসমৰ তিনিটা বস্তু সোমাইছে আগতে কাজিৰঙা আৰু মানস আছিলে এতিয়া চৰাইদেউ মৈদামো তাত অন্তৰ্ভুক্ত হৈছে ইয়াত জ শিৱসাগৰতে জ জয়দৌ জয়দৌল আছে শিৱদৌল আছে আৰু জয়সাগৰ পুখুৰী আছে এই চৰাইদেউ মৈদামত আগৰ দিনৰ আগ ৰজাবিলাকক তাত সমাধিষ্ট কৰা হৈছিলে সেই সেয়ে সেই সমা সমাধিখনেই এতিয়া চৰাইদেউ মৈদাম হিচাপে জনা জনাজাত ইয়াত আমি শিৱ শিৱদৌললৈ যাওঁ শিৱ শিৱদৌলত আৰু ইয়াত আজিকালি ইয়াতে অগ্নিনাথ মন্দিৰো আছে য'ত ব বহুতো ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় কাৰণে তালৈ ভক্তৰ অগণন সমা সমাৱেশ হৈছে মানুহখিনি তালৈ সমবেত হয় আৰু নিজৰ ইচ্ছা পূৰ্তিৰ কাৰণে অগ্নিনাথ মন্দিৰত লৈ যায় আমি জনামতে বহুতো ভক্তৰ তাত আ আশা মনৰ আশা পূৰ্ণ হৈছে বহুতো যিখিনি দম্পতীৰ সন্তান নাছিলে তেওঁলোকৰ সন্তান হৈছে আৰু সেইকাৰণে তাত বহুতো ভক্ত আজিকালি সমাৱেশ হৈছে আমাৰ ইয়াত শিৱদৌল আছে শিৱ শিৱসাগৰৰ শিৱদৌললৈ আমি যাওঁ তাত শিৱসাগৰ পুখুৰী আছে পাৰত ফুৰি বহু বহুত ভাল লাগে আমি গোটেই গধূলি সময়ত পাৰটো পাৰত এপাক হ'লেও ফুৰো খ খুব মনৰ বহুত মনত বহুত আনন্দ লাগে আমাৰ ইয়াতে তলাতল ঘৰো আছে তলাতল ঘৰ ৰংঘৰ আৰু কাৰেংঘৰ আছে সকলো মানুহে তাত এতিয়া পিক যিহেতু পিকনিকৰ ছিজন বহুতো মানুহে পিকনিক পাৰ্টি তালৈ সেইবিলাক ঠাইলৈ যাবলৈ যায় আৰু মনৰ আনন্দ উপভোগ কৰে শিৱ শিৱদৌলটো ৰা ৰাণী অম্বিকাই শিৱ নিৰ্মাণ কৰাইছিলে শিৱ শিৱৰাত্ৰিতে আমি শিৱদ'ললৈ যাওঁ তাত কেইবা সাত সাতদিনীয়াকৈ শিৱ শিৱৰাত্ৰি পাল পালন কৰা হয় আমি তাত প্ৰত্যেক বছৰতে তাত শিৱৰাত্ৰিৰ কাৰণে আমি শিৱদ'ললৈ যাওঁ বহুতো তাত মেলাৰ আয়োজন কৰা হয় বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাৱেশ হয় বহুতো তাত ঋষি মুনি আমি লগ পাওঁ আৰু ব বহুতো মেলা হয় তাত যিখিনি বেছি আমি বহুতো বস্তু তাত কিনিব পাৰোঁ যে আকৰ্ষণীয় বস্তু তাত মেলাত আমি সেইখিনি ক্ৰয় কৰিব পাৰোঁ যিখিনি মানুহে এবাৰ তালৈ সেই মেলালৈ যায় প্ৰত্যেক বছৰতে তাত আকৌ আকৌ যাবলৈ তেওঁলোকৰ মন যায় তেওঁলোকে তাত আকৌ যাবলৈ বিচাৰে